হেল্ল' দাদা ক'ত পালে বাৰু এই কেব এটা অৰ্ডাৰ কৰিছিলোঁ নহয় আধা ঘণ্টা আগত পাৰিলে জলদি আহক মোৰ কলেজলৈ যাব আছে তাৰপিছত বহুতো কামো আছে মোৰ ক'ত পালে কওকচোন আপুনি পল্টন বজাৰ আপুনি ছাগৈ ভুল ৰাস্তাত সোমালে নেকি মই গণেশগুড়ি ফালেহে থাকোঁ অঁ আপুনি সেই ৰাস্তা দি আহক এই অনুৰাগ পথ বুলি আছে যে সেইটো দি আহক তেতিয়া জলদি পাব অকণমান ঠিক আছে বাৰু মই ৰৈ আছোঁ যিমান জলদি পাৰে আহক ঠিক আছে দিয়ক